অঁ আপোনাৰ ৱাইন শ্বপত এনেই থলুৱা মদ কি কি পোৱা যায় অঁ এই মই মানে ইয়াৰ বিষয়ে জানিব বিচাৰিছোঁ অলপ আৰু আৰু মোক পাঁচ বটলমান লাগিছিলে অঁ মই নিব লৈকে যাম বুলি ভাবিছোঁ থলুৱা মদৰ দামটো কিমান ক'বনি

তেতিয়াহ'লে সাঁজটো বাৰু কেনেকৈ বনাই আপুনি ক'বনি

অঁ অঁ

অঁ আৰু আপংটো অঁ পঠিয়াই দিব লাগিব অঁ অঁ হ'ব ঠিক আছে দেই আপুনি পঠিয়াই দিব